অঁ কোনে ক'লে অঁ ক'ৰ পৰা কৈছে ক'ৰ পৰা অঁ অঁ কেনেকুৱা কেনেকুৱা ভালনে খেতি বাতি হয় নেকি এ অন্য কিবা ব্যৱসায় কৰা নাই অঁ এতিয়া কেনেকৈ কৰা হ'ব লোন চোন অঁ কিমান অঁ কিমানমান লাগে

আজিকালি এক লাখ টকা লোন লৈ পেলাই কি ইণ্টাৰেষ্টততে গুচি যাব দেখোন গোটেইখিনি অলপ সৰহকৈ ল'লেহে বেছ কৰিব পৰা হ'ব

এতিয়া লোন লৈ পেলাই কি কৰা হ'ব চব্জি ফাৰ্ম নে ছাগলী ফাৰ্ম নে অঁ অঁ অঁ কিমান কিমান টকা লাগে দুই লাখমান অঁ তাপা এতিয়া বয় দুই লাখৰ ব্ৰইলাৰটো এতিয়া এগ্ৰিকালচাৰ ন এইটো ভেটেনেৰী লগত বস্তুটো সংযোগ থাকে গতিকেলে আগতে প্ৰাথমিক যিখিনি মানে ব্ৰইলাৰ পোহাৰ সাম সামৰিক জ্ঞান সেইখিনি আহৰণ কৰি ল'ব লাগিব অকল লোনটো ল'লেই নহ'ব অঁ যোগাযোগ মানে এতিয়া লোনটো এপ্রুভ কৰিবলৈ হ'লে পাৰ্চনেল বেংক পাছবুকটো লাগিব মাটিৰ খাজনা ৰচিত আৰু এইটো পটাতো লাগিব পান কাৰ্ড আধাৰ কাৰ্ড এইখিনি লাগিব আৰু এগ্ৰিকালচাৰৰ বৰ্তমান যিটো হেৰি চলি আছে জৰীপ চলি আছে এই পি এম কিছানৰ এখন ফৰ্ম পাই নহয় ফৰ্মখন চাবমিট কৰি দিব লাগিব গতিকে তে কিমান দিনৰ ভিতৰত লাগে অ' তিনিমাহমানৰ দুই লাখ এটা দিব পৰা হ'ব লাগে বাকী হেৰি হ'ল ব্ৰইলাৰ পুহিবৰ কাৰণে জেগাটো নিৰ্বাচন ভালকৈ সঠিকভাৱে নিৰ্বাচনটো কৰি ল'ব লাগিব বৰ জেগাত ব্ৰইলাৰ ঠিক নহয় মুকলি জেগাতে ব্ৰইলাৰটো ঠিক হয় অ' তাপা লাইনটো সেইটো ল'ব লাগিব এতিয়া লাইনৰ মানে ঘৰৰ পা টানিলে নহ'ব পাৰ্চনেলত ফাৰ্ম ফাৰ্মিং টাইপতে লাইনটো ল'ব লাগিব

এতিয়া এই নন ননষ্টপে ননষ্টপে হিটিং কৰি ৰাখিব লাগিব বজাৰ

তাৰপিছত মানে ফাৰ্মখন আটক ধুনীয়াকৈ সজাব লাগিব আৰু এতিয়া চাঙত হ'ব নে মাটিত হ'ব এই ব্ৰইলাৰ এতিয়া চাঙতো পতা হ'ব নে মাটিত হ'ব মাটিত বেয়া নহয় মাটিতে সদায় ব্ৰইলাৰ ওপৰত থাকিব লাগে অকণমান মাটিৰ পৰা ওপৰত থাকিব লাগে

এতিয়া ব্ৰইলাৰ আকৌ পোৱালি চাপ্লাই বিষয়টো আহিলে নহয় চাপ্লাই চাপ্লাই বিষয়টো আগধৰি জানি ল'ব লাগিব ক'ৰ পৰা কেনেকৈ গাঁৱৰ পৰা কোনো প্ৰতিষ্ঠানে সেইটো ওচৰ এজন ব্ৰইলাৰ ব্যৱসায়ী পৰা জানি ল'ব লাগিব ব্ৰইলাৰ ব্যৱসায়ীয়ে সিহঁতে পোৱালিটো চাপ্লাই লয় অ' গতিকতে ব্ৰইলাৰ ব্রইলাৰ প্লাছ হেৰি যিটো ব্ৰইলাৰে কণী দিয়ে কণী দিয়া চিষ্টেমটো লগত সন্নিবিষ্ট থাকিলে ভাল হ'ব

গতিকে তে অঁ অঁ জানি বুজি লৈ পেলাই তাৰ আগতে ফৰ্মখিনি বেংকত ছাবমিট কৰিব লাগিব ষ্টে'ট বেংক ষ্টে'ট বেংক বা পি এন বি বেংকে বস্তুটো এপ্রুভ কৰে যিকোনো এটা বেংকৰ লগত পাতি ল'লে ভাল হয় বনগাঁও এ বৰ্তমান এইবিলাক নহয় পি এন বি পি এন বি তে যোগাযোগটো কৰি পেলাই কিমান টকা পোৱা যায় সেইখিনি মুখ্য পৰিচালকক সুধিলেই গম পোৱা যাব অ' হ'ব ৰাখিছোঁ